নমস্কাৰ মই মানে কি কয় মোৰ দোকানত যিজন কাষ্টমাৰ আহে সেইজন কাষ্টমাৰে মোৰ তাতেই আহি থাকে কেতিয়াবা যদি কিবা কাৰণত আমাৰ দোকান বন্ধ থাকে তেতিয়াহে বেলেগৰ তাত যায় গতিকে মোৰ দোকানত আহি কাষ্টমাৰে বেয়া নাপায় আহি প্ৰতিদিনে আহিবলৈ বাধ্য কাৰণ আমাৰ দোকানত ব্যৱহাৰ পাতি আমাৰ কৰ্মচাৰীখিনিৰ ভাল আৰু কম্পিটিশ্যন হিচাপত ক'ব গ'লে কম্পিটিশ্যন চব বস্তুতে থাকে আৰু দোকানৰ লগতো কম্পিটিশ্যন থাকে বুলি থাকে বুলিয়েই ক'ব লাগিব যিহেতু একে প্ৰডাক্টবিলাক একে থাকে সেই প্ৰডাক্টৰ বেলেগ দোকান এখন থাকিলে কাষ্টমাৰটো মোৰ তাত কমাটো স্বাভাৱিক কিন্তু দূৰণিৰ পৰা সেই ঠাইখিনিত কাষ্টমাৰবিলাক আহিবলৈ বিচাৰে যেতিয়া দোকান বেছি হয় যদি এখন দোকান থাকিলে আমাৰ লোকেল মানুহখিনিয়েই কিনিব কিন্তু যেতিয়া দোকান বেছি হ'ব এটা প্ৰডাক্টৰ দোকান যেতিয়া বেছি হ'ব সেই প্ৰডাক্টটো বিচাৰি বাহিৰৰ পৰা মানুহ আহিবলৈ আমাৰ দোকানত আহে গতিকে কম্পিটিটৰটো সেই আৰু মানুহবিলাক আহে মোৰ ওচৰতো আহে বেলেগ দোকানতো যায় কিন্তু মোৰখিনি মোৰ তাত যিখিনি আহে মোৰ তাত সেইখিনি আহিয়েই থাকে নতুনো বাঢ়ি থাকে অলপ চলপ সেইখিনিয়েই আৰু শেষ হ'ল নেকি